হেল্ল' দাদা আপোনাৰ তাত তামোল খেতি কৰে বুলি শুনিছিলোঁ মই এই ইয়াৰে ওচৰৰে মানুহ এজনে নহয় আপোনালোকে তামোল খেতিটো কেনেকৈ কৰে আপুনি ক'ব নেকি এনেই অঁ দাদা

দাদা কথা এটা সুধিব পাৰিম নেকি দাদা এই তামোল পুলিটো মানে কিমান দিন লাগে উঠিব

লাগে ইয়াত সাৰ চাৰ বহুত ব্যৱহাৰ কৰে নেকি আপুনি দিনত তামোল এনেই কিমানমান যোগান ধৰে তামোল বা চুফাৰি হয় ভালেমান হয় ন হয় খেতিটো কৰিম বুলি ভাবিছোঁ অঁ অঁ হ'ব নাই কথাটো